চাউত আফ্ৰিকা ইউনাইটেড ষ্টেটচ অফ এমেৰিকা ৰিপাব্লিক অফ কোৰিয়া ইউনাইটেড এৰব এমেৰেটছ ইউনাইটেড কিংডম অফ গ্ৰেট ব্ৰিটেইন এণ্ড নৰডাৰ্ণ আয়াৰলেণ্ড